অঁ মোৰ এনে এটা সময় যেতিয়া দেউতাৰ অৱসৰৰ পাছত পেঞ্চনৰ কামবোৰ হোৱা নাছিল এটাৰ পিছত এটা অফিচৰ পৰা ফাইলবোৰ ৰখি আছিল তেতিয়া মই এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ কেনেকৈ এদিন এই গোটেই কামখিনি সফ শেষ কৰি স কৰি আনিম বা কামটো সম্পূৰ্ণ কৰিম তেওঁৰ মা মাহে মাহে পেঞ্চনটো কৰিম সেইটো এটা বিৰাট এটা চিন্তাত আছিলোঁ তাৰোপৰি মই তেনেকৈ এটাৰ পৰা এটা অফিচত বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি সহায় সেই অফিচটোত সহায় কৰিব পৰা সেই কাৰ্যালয়টোত সহায় কৰিব পৰা মানুহৰ লগত মানুহ বিচাৰি তেওঁৰ লগত কথা পাতি তেনেকুৱাকৈ কৰি কৰি কৰি কৰি এদিন এই তেওঁৰ পেঞ্চনটো সম্পূৰ্ণ কৰিলোঁ আৰু বৰ্তমান মাহিলী পেঞ্চন লাভ কৰি আছে যিটোৱে মানে এটা সময়ত বিৰাট প্ৰত্যাহ্বান আছিল যিহেতু তাৰোপৰি কোভিডৰ সময়ত লকডাউনৰ সময়ত তেনেকুৱা কামবোৰ ৰখি আছিল গতিকে প্ৰায় তিনি বছৰ মূৰত এই কামটো সম্পাদন কৰি মই ব্ৰহ্ম ঐশ্বৰ্যৰ সাধনা কৰিছিলোঁ প্ৰতিটো সময়তে বিশ্ৱে নিজৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ ৰাখি মই কামটো সুকলমে কৰিবলৈ সক্ষম হ'লোঁ